মই নাৰান্ধো কিন্তু কেতিয়াবা সুবিধা কৰি দিওঁ সাধাৰণতে মই ডিমৰ আমলেট বনাওঁ আৰু মাছ মাংস থাকে বা নিৰামিষ হ'লে দালি খাওঁ বইলো খাই ভাল পাওঁ মই সেইখিনিসমূহ খাদ্যই খাওঁ আৰু জ্বলা মই কম খাওঁ নিমখ জোখত খাওঁ হালধি দিওঁ বা তেনেদৰে মই বিভিন্ন আঞ্জা লগত লওঁ আচাৰ লওঁ সেইদৰে খাওঁ আৰু